অ শুনিছোঁ অ কৰিছোঁ কৰিছোঁ কৰিছোঁ থাৰ্ড গ্ৰেড ফৰ্ট গ্ৰেড কৰিছোঁ অ কৰিলোঁ কৰিলোঁ মোৰো এই পঢ়া হোৱাই নাই অ মোৰো

অ দিছিলোঁ দিছিলোঁ অ পাৰিবি নিব

অ অ ওম ওম মইতো মোৰ পঢ়া হোৱাই নাই নই হোৱা নাই হোৱা হয়নি পাৰিম ন' কৰিব

অ অ অ হ'ব হ'ব হ'ব ওম ঠিক আছে